পশুপালনৰ ক্ষেত্ৰত সাধাৰণতে আমিও মই এতিয়া গাহৰি পালনৰ কথাকে কৈছোঁ আমি ধৰক গাঁৱলীয়া খাদ্য হিচাপে কচু আৰু কলগছ তুঁহগুৰি আপোনাৰ শুকান মাছ ভাত ইত্যাদি মানে গাহৰিক খুৱাই আমি যথেষ্ট মানে ডাঙৰ কৰি যথেষ্ট পইচা উপাৰ্জন কৰিব পাৰিছোঁ ধৰক কিনা দানা নোখোৱাকৈও আমি গাহৰি মানে এই এই গাঁৱলীয়া খাদ্য খুৱায় আমি যথেষ্ট ডাঙৰ কৰিব পাৰোঁ মুৰ্গীৰ ক্ষেত্ৰতো ধৰক ধান চাউল আকৌ আমাৰ যিখিনি মানে খোৱা খাদ্যৰ অৱ অৱশিষ্ট সেইখিনি খুৱাওঁ আৰু কিনা দানাও কেতিয়াবা আমি খুৱাবলগীয়া হয় যেনে ধৰক আজিৰ মানে মুৰ্গীবিলাক বা গাহৰিবিলাক ডাঙৰ হ'বলৈ হ'লে ধৰক সেই মেডিচিনযুক্ত খাদ্য অলপমান প্ৰয়োজন হয় গতিকে আমি বিশেষকৈ আমি গাঁৱলীয়া খাদ্য যিখিনি আছে সেই খাদ্যখিনি খুৱাই আমি পশুপালন কৰি পইচা উপাৰ্জন কৰি কৰিব পাৰোঁ